অ' হয় নেকি এটা কাম কৰিব আপোনালোকে চাব পাৰিব ধুনীয়া সুবিধা আছে এই আপোনালোক কেইজনমান আহিম বুলি কৈছে অ' এটা কাম কৰিব আপোনালোকে তাতে আহি যাব ধুনীয়া সুবিধা আছে তাতে আহি আপোনালোকে তাতে যিকোনো একজন মানুহক সুধি দিব যে আমি এইখিনি গোটেই ফুৰিম আপোনালোকক গাড়ী দি ঘূৰাব পাৰিব বা যিখিনি আপোনালোকে যেনেকৈ ঘূৰিব পাৰে সেইখিনি ঘূৰিব পাৰিব আৰু গোটেইখিনি সুবিধা আছে

সেই একদম কম ভাড়া লয় তাত বেছি ভাড়া নলয় চব আছে চব আছে থকা মেলা খোৱা লোৱা চব ব্যৱস্থা আছে নাই একো একো একো অসুবিধা নাপায় আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব খোলা থাকে অ' অ' ঠিক আছে আপোনালোকে তাৰপৰা আহোঁতে একবাৰ ফোন কৰি ল'ব যে এনেহেনকৈ আমি যাম বুলি ভাবি আছো তেতিয়া আমি কৈ দিব পাৰিম যে এইখিনিত এইজন মানুহ থাকিব আপোনালোকক ধুনীয়াকৈ ঘূৰাই দিব পাৰিব